মই হাঁহ কুকুৰা পোহোঁ হাঁহ কুকুৰা পুহি মই বহুত ভাল পাওঁ আৰু তেনেধৰণে মোক সেইবিলাক বিকি মোৰ উপাৰ্জনো বহুত উপাৰ্জন হয় আৰু তেনেকৈ মই ঘৰো চলাই আছোঁ উপাৰ্জন কৰি হাঁহ কুকুৰা বেছি আৰু মোৰ বছৰেকত সত্তৰ ষাঠি হাজাৰমান টকা ধুনীয়াকৈ ইনকম এটা হয় আৰু সেইকাৰণে মোক সেইকাৰণে হাঁহ কুকুৰা পুহি বেছি ভাল পাওঁ আৰু মোক তেনেধৰণে মোক উপাৰ্জনো দি আছে সেইবিলাকে এতিয়া মই ঘৰখন চলাব পাৰিছোঁ নিজৰ নিজৰ সপোন পূৰ কৰিব পাৰিছোঁ তেনে তেনেধৰণে মই এতিয়া ঘৰ এখন চলাই সংসাৰ এখন চলাব পাৰিছোঁ সেইবিলাক পুহি বিক্ৰী কৰি আৰু জাত বুলি ক'বলৈ হ'লে এতিয়া সোণালী আৰু ব্ৰইলাৰ সেইকেইটা বস্তুৱে বেছি উপাৰ্জন ক কৰি দিয়ে সোনকালে ডাঙৰ হয় দানা খোৱাবলগীয়া হয় আৰু সেইটো সোনকালে বিকিবও পৰা হয় এবছৰ আগত আৰু আমাৰ এই লোকেল যিটো লোকেল কুকুৰা আৰু এইটোৱে লোকেল কুকুৰা লোকেল হাঁহটোৱে বেছি উপাৰ্জন কৰি নিদিয়ে এই সোণালী আৰু ব্ৰইলাৰ বেছি ইনকম দিয়ে খুব কম দিনত বিকিব পাৰি দানা খুৱাই আৰু তেনেধৰণে হাঁহ কুকুৰা পুহি ভাল পাওঁ মোৰ উপাৰ্জন দি থকাৰ কাৰণে ঘৰ সংসাৰ এখন চলাব পাৰিছোঁ নিজে নিজে চলিব পাৰিছোঁ হাঁহ কুকুৰা কাৰণে পুহি ভালেই লাগে আৰু মোৰ উপাৰ্জনো দি আছে হাঁহ কুকুৰাক আৰু বিশেষকৈ এই সোণালীটোৱে বহুত ইনকম দিয়ে আৰু সোণালী কুকুৰা সোণালী হাঁহ বহুত ইনকম দিয়ে আৰু বইলাৰ ব্ৰইলাৰটো বইলাৰটো এতিয়া বইলাৰটো পুহিলেও বহুত ইনকম হয় বহুত উপাৰ্জন হয় বহুত উপাৰ্জন বহুত উপাৰ্জন হয় নিজে চলিবলৈ হয় ঘৰখন চলাবলৈ হয় সেইকাৰণে হাঁহ কুকুৰা পুহি মই খুবেই ভাল পাওঁ আৰু ইয়াক পালনো ভালকৈ কৰিব লাগিব তেতিয়া দুপইচা বেছিকৈ পোৱা হয় আৰু টাইমে টাইমে দানা দিব লাগিব টাইমে টাইমে পানী দিব লাগিব সে সিহঁতৰ লগত লাগি থাকিব লাগিব এতিয়া ভা এটা ভাল পইচা দিয়ে তেতিয়াৰ নিজৰ নিজে উপাৰ্জন কৰিব পাৰি বেছিকৈ সেইকাৰণে হাঁহ কুকুৰা পুহি বেছি ভাল লাগে আৰু মই হাঁহ কুকুৰা পুহি থাকিম বুলি ক'লেও বেয়া নহয় যি যেনেকৈ মোক ইনকম দি থাকে হাঁহ কুকুৰাখিনি দুপইচা ভালকৈ পাওঁ তেনেধৰণে হাঁহ কুকুৰা পুহি মই থাকিম বুলি ভাবিছোঁ গোটেই জীৱনটো আৰু হাঁহ কুকুৰা পুহি সিমানো কষ্টও নহয় সিমান আৰামো নহয় খালী হাঁহ কুকুৰা ইনকমটো দিয়ে কাৰণে এই লোক লোকেল হাঁহ কুকুৰা মতে বেছি ইনকম নিদিয়ে সিহঁতে বছৰেকত আপুনি ধৰি লওক সোণালী আৰু ব্ৰইলাৰটোৱে সত্তৰ ষাঠী হাজাৰ পালে এইটোত আপুনি বিছ হাজাৰ নে বিছ হাজাৰ পঁচিছ হাজাৰ মান টকা পাব এতিয়া মই লাভৱান মানে মই সোণালী আৰু ব্ৰইলাৰ পুহিয়েই ইনকম হোৱাৰ বেছি কাৰণে মই বেছি লাভৱান হৈছোঁ এই লোকেল লোকেল হাঁহ লোকেল কুকুৰাকেইটা বেছি ইনকম নাহে সোণালী আৰু ব্ৰইলাৰতে বেছি আহে সেইকাৰণে মই হাঁহ কুকুৰা পুহিলে সোণালী আৰু ব্ৰইলাৰ পুহিম বুলি ভাবিছোঁ যেনেকৈ মোক ইনকম দিছে উপাৰ্জন হৈছে মোৰ বহুত উপাৰ্জন হৈছে